অঁ এইখন উত্তম ৰেষ্টুৰেণ্ট হয়নে বাৰু হয় হয় মই আপোনাৰ গুগলৰ পৰা ফোন নম্বৰটো লাভ কৰিলোঁ আপোনাক বিশেষ এটা অনুৰোধ কৰিবলৈহে ফোন কৰিছিলোঁ হয় আপোনালোকৰ ৰেষ্টুৰেণ্টত মই অনলাইনৰ যোগেদি এটা চুপ অৰ্ডাৰ কৰিছিলোঁ যিহেতু মই অলপ আগত চালোঁ যে আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ পৰা আমাৰ ঘৰৰ দূৰত্বটো বহুখিনিয়েই সেইকাৰণে ভাবিলোঁ আহি পাওঁতেও অলপ পলম হ'ব আৰু পোৱাহি দেৰি হ'লেতো বস্তুটো ঠাণ্ডা হৈ যাব হয় হয় আৰু যিহেতু মোক এই সন্ধিয়াতে অৰ্ডাৰ কৰি লোৱা মোক বস্তুটো ৰাতিহে খাব লাগিছিলে যিহেতু মোৰ ৰুগীয়া দেউটি দেউতাক সেই গৰম চুপটো খুৱাবলৈ ভাবিছিলোঁ অঁ আপুনি অনুৰোধ কৰিছিলোঁ যে আপুনি চুপটোৰ পেকেজিঙটো অলপ ভাল কৰি ডাঠ কৰি দিয়ে তেতিয়াহে যদি অলপ গৰম হৈ থাকে আৰু গৰম হৈ থাকিলে যিহেতু খাবলৈ সেই তেনেকুৱা বস্তুবোৰ অলপ ভাল হয় অঁ সেইকাৰণে ভাবিলো পেকেজিঙটো অলপ ডাঠ কৰি আৰু ভাল কৰি দিব তেতিয়া বহু সময় ধৰি গৰমো হৈ থাকিব আৰু খাবলৈয়ো ভাল লাগিব হয় সেইকাৰণে আপোনাক অনুৰোধ কৰিছিলো যাতে আপুনি সুন্দৰকৈ পেকেজিঙটো কৰি দিয়ে আৰু বহু সময় ধৰি গৰম হৈ থাকে তেতিয়া নিশ্চয়কৈ আমাৰ ইয়াত পাওঁতে পলম হ'লেও হয়তো গৰমৰ হৈ থাকিব হয় হয় আপুনি কৰি দিব ন অঁ ঠিক আছে দিয়ক তেতিয়া বহুত বহুত ধন্যবাদ আপোনালৈ